দাদা মই অৰ্ডাৰ কৰা বস্তুসমূহ মই কেনচেল কৰিবলৈ সিদ্ধান্ত এটা লৈছোঁ আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ যে চি অ' ডি পৰিশোধৰ বাবে বিকল্প হিচাপে এটা প্ৰদান কৰক